আপুনিতো তাত বৈ বহুত ভাল পায় আপুনি তাঁতশালৰ বিষয়ে জনাব নেকি কাপোৰ কেনেকে লগায় কেনেকৈ আপুনি তাত ফুল বাচে মই মানে কি প্ৰথমতে আৰম্ভণিতে এই ববিনত সূতাটো ঘূৰাই লওঁ ববিনত সূতাটো ঘুৰাই লওঁ ঘূৰাই লৈ উঠি তাঁতটো বাতি কৰোঁ বাতি কৰিলে মানে কি কি আৰু তাত বাতি কৰিলে জোখ মাখ ল'ব লাগিব বোলে দহখন কাপোৰ হ'লে আমি দহ হাত দিওঁ দহখন চাদৰ হ'লে দহহাত দিওঁ আৰু বোলে বাৰখন চাদৰ হ'লে বাৰ হাত দিওঁ অলপমান আগ কাপোৰ দিওঁ অলপমান কাটাম বুলি কোৱা হয় সেইখিনি দিকেনে আমি এই দহটা ববিন লৈ বাতি কাৰিলোঁ বাতি কৰোৱা শেষ হোৱাৰ পিছত কাপোৰখন চলাব লাগিব চলোৱাৰ পিছত ভৰাব লাগিব ভৰাৰ পিছত ৰাছ ভৰাব লাগিব ৰাছ ভৰোৱাৰ পিছত একদম চলাইকেনে আমি শাল এই শালত উঠাওঁ শালত উঠাই পেলাই কি কাপোৰখন তাৰপিছত বাচিব লাগিব বাচি উঠি আমি ব কৰিব লাগিব ব তোলা হোৱাৰ পিছতহে কাপোৰখনত আমি এইবিলাক তাৰমানে কি শাল শাল বুলি কওঁতে শালখন সহজ নহয় এইখনত বহুত যোগাৰ আছে আৰু যেতিয়া মানে কি সেইবিলাক কৰি লওঁ তাৰপিছত আপোনাৰ শালখন এই ব ছ কৰাৰ পিছত শালত আমি নাচনি জৰি এইবিলাক এই কি বুলি কয় গৰকা ৰছী বোৱা ৰছী এইবিলাক লৈ প্ৰথমতে হাতেৰে মাৰি লওঁ হাত মাকোৰে মানে কি প্ৰথমত ৰছী তাৰমানে ৰছীডাল লগাব নোৱাৰি পিছত অলপমান এক আঙুলমান বোৱাৰ পিছত আমি ৰছী লগাই লওঁ ৰছী লগাই লৈ তাঁত তাঁতখন বৈ লওঁ আৰু তাৰপিছত আমি যেতিয়ামানে আছু পাৰোঁঁ বা জিভা বোৱা বুলি কয় তেতিয়া আকৌ মাকো সলাব লাগে বেলেগ মাকো লগাব লাগে সেই তাৰপিছত এনেকে মাকো লগাওঁ মাকো লগাই আকৌ মুহুৰা ঘুৰাব লাগিব মুহুৰা এই কাপোৰত ভৰোৱা ববিন আৰু মুহুৰাৰ মাজত পাৰ্থক্য ববিন হ'লে বাতি কৰা হয় আৰু মুহুৰাটো হ'লে কাপোৰটো লগাব লাগে কাপোৰটো লগোৱা মানে কি আৰু কাপোৰ বোৱা আৰু সেইটোক মুহুৰা বুলি কওঁ তাৰপিছত লগাই উঠি আমি মানে এইটো কাপোৰ চাপোৰ এইবিলাক চব তাৰপাছত বৈ যাওঁ আৰু বোৱাৰ পিছত এখন কাপোৰ মানে কি আৰু কি আৰু লগালে দহখন কাপোৰ যদি লগাই ভালকৈ যদি বোৱা হয় মানে কি পোন্ধৰ দিন বিছ দিনত ওলাই যায় আৰু তাৰপিছত কাপোৰখন জিভা চিভা পাৰাৰ পাছত আমি ফুল ফুল বাচোঁ নিজৰ কথা বোলে নহয় বোলে মই এইখন আচোঁঁ পাৰি থওঁ আচোঁঁকে পাৰোঁ তাৰপিছত নহয় বোলে আচোঁঁৰ মাজত ফুল দিওঁ ফুল বাচোঁ ফুল বচাঁ চিৰি এৰি আকৌ বেলেগ সৰু চিৰিয়েদি তাৰপিছত নহয় বোলে মই বৰ তুলি লৈ আকৌ বোৱা মেলাবোৰো মাৰিব পাৰি নিজৰ কথা আৰু সেইটো বোৱা মাৰা ফুল মাৰিলে একদম বোৱা মাৰি যাই থাকিব লাগব ফুলটো হৈ যাই থাকিব আৰু কেৱল চিৰি দাঙি যাই থাকিব লাগব বোৱা মাৰাটোত অলপ কষ্ট বেছি কিন্তু বাচা ফুলটোত অলপ টাইম লাগে সূতা চূতা ইমান নিছিঙে আৰু কিন্তু বোৱা মাৰাটোত ঠেলা মেলা কৰোতে সূতাটো ছিঙি যায় এনেকৈ আমি কাপোৰখন ওলাও ওলাই উঠি আকৌ ধৰক কোনোবা কিনা মানুহ পালে মানে আমি বিকি দিব পাৰোঁ আৰু কাপোৰযোৰ সেনেকুৱা একদম ধুনীয়া আৰু কাপোৰযোৰ আমি বিক্ৰী কৰি দিব পাৰোঁ বিক্ৰী কৰি দিলে আৰু কাপোৰখন এতিয়া কাপোৰ কাপোৰখন বওঁতে আমাৰ ধৰক এশ টকা ডেৰশ টকা খৰচ হয় এখন চাদৰত আকৌ সেইখন চাদৰ আমি বিকোঁ আঢ়ৈশত বিকিলে ধৰক নিজৰ হাতৰ মানুহটোৰ মজুৰি আছেতো মজুৰিটো ওলায় আৰু কাপোৰৰ কামটো দেখাত সহজ যেন লাগে কিন্তু বহুত টান এইটো মানে কি কি মুহুৰা ঘুৰাব লাগিব ব কৰিব লাগিব আৰু ফুল বচাটো নিজৰ কথা মই বোলে গোটনীয়া দিওঁ বা ফুল দিওঁ সেইটো নিজৰ কথা নহয় বোলে মই আছেই পাৰি দিওঁ সেইটো নিজৰ কথা আৰু ফুলতটো নিজৰ ওপৰত সেইটো ডিপেণ্ড কৰে অঁ নিজৰ মতে আৰু চবখিনি কৰিব লাগে আকৌ কালাৰ বেলেগ বেলেগ দিব পাৰি বোলে মই বগাত ৰঙা বৈ দিওঁ সেইটো নিজৰ কথা নহয় বোলে মই বগাত নীলা বওঁ সেইটো নিজৰ কথা নিজে কৰিব লাগে আৰু বাকী আৰু দেখাত সহজ যেন লাগে কিন্তু তাঁতৰ কামটো বহুত টান আৰম্ভণিৰ পৰা শেষৰলৈকে বহুত টান আৰু কিন্তু মই কাপোৰবোৰ ভাল পাওঁ নিজে ধৰক সেইযে কাপোৰেৰে চলি আছোঁ কাপোৰ চাপোৰ সেনেকৈ বৈকেনে বিক্ৰী কৰোঁ নিজে তাঁতবোৰ বেলেগ আৰু হেৰি নাই আৰু এযোৰ কাপোৰত অন্তত এমাহ ডেৰমাহ লাগে আৰু ভালকৈ যদি বোৱা হয় এমাহ ডেৰমাহত তাৰ মানে কি একদম হেৰি হৈ যায় আৰু আৰু সময় নাপালে অলপ দেৰি লাগে ফুল বাচিলে অলপ ফুল বচা কাপোৰত দেৰি লাগে কিন্তু সৰু গামোচা হ'লে তাৰমানে কি সোনকালে ওলায় আৰু সৰু গামোচাত তাৰ মানে টাইম নালাগে ন ব মাৰা ফুল মাৰি গৈ থাকিলেই হ'ল কিন্তু চাদৰ বা মেখেলা বা যোৰাত আৰু টাইম লাগে যোৰাত কাৰণ ফুলটো অলপ হেভি হয় ন বেছিকৈ দিব লাগে সেইকাৰণে যোৰাত অলপ টাইমটো অলপ বেছিকে লাগে গৰমৰ দিনততো সম্ভৱে নহয় আৰু ইমান সোনকালে ৰৈ ৰৈ বব লগা হয়ন সেনেকুৱা আৰু হেৰি কৰি আৰু কাপোৰটো আৰু একদম বহুত পাৰাৰ কাৰণে টান নহয় কিন্তু নোৱাৰাৰ কাৰণে বহুত টান কাপোৰ বুলি ক'লে একেবাৰে আৰম্ভৰ পৰা শেষৰলৈকে বোৱাৰ পৰা নাচনী জোৰি গৰকাতে মাকোতে বহুত যোগাৰ লাগে বহুত আৰু

দেখাত সহজ যেন হয় মানুহে ভাবে বা তাঁত শালখন আছে সহজ তাঁতখনত কিন্তু বহুত টান কৰাইহে বুজি পায় কিমান টান দেখাত একো হেৰি নাই কিন্তু কাপোৰবোৱা কামটো বহুত টান আৰু

টান বহুত কাপোৰ বোৱা কামটো হেৰিটো নিজে নিজে আৰু সুবিধা হেৰি নাই আৰু টান হয় বহুত একদম আৰু নিজে মই নিজে তাৰমানে কি প্ৰথম একদম কাপোৰ সূতা আনিলোঁ নহয় আৰু প্ৰথমতে সূতা আনি যেতিয়া মানে কি এই সূতা ঘুৰাই থাকোঁ হেৰি একেবাৰে কি মাঠা বেয়া হৈ যাই থাকে সেইকেইদিন ছলিকিটাকো গালি পাৰি থাকোঁ কাপোৰখন লগাই ল'লে আৰু ছলিকিটাকো গালি খাওঁতেই যায় বেলেগ একো নহয় এই কাপোৰখনত মাঠাতো লগাই থাকোঁ যে সেইকাৰণে মাঠাটো বেয়া হৈ যায় মাঠাটো বেয়া হৈ যায় কাপোৰখন লগাৰ লগে লগে ছলিকিটা গালি খাই থাকে কাপোৰ লগালে টেনচনো বহুত সেইকাৰণৰ গালি খাই থাকে মানে বেলেগ ধাণ্ডা নাই কাপোৰখনতে ধাণ্ডা হৈ থাকে যে সেইকাৰণে ছলিও গালি খায় কাপোৰ লগোৱাৰ লগে লগে আৰু গৰমৰ দিনত অসম্ভৱেই তাৰমানে উপাই নাই ন সেনেকেই চলি আছোঁ কাপোৰ চাপোৰ বৈ পেলাই দি সেনেকেই কিবা কৰি চলি আছোঁ আৰু নহ'লে আৰু হেৰি নাই নহয় উপাই নাই নহয় সেনেকেই কিবা কৰি চলি আছোঁ আৰু